অঁ হেল্ল' কোনে কৈছে অঁ অঁ অঁ কওকচোন অঁ বাইদেউ কওকচোন

অঁ অঁ মনত আছেতো অঁ বাইদেউ আপুনি ঠাণ্ডা পানী চানী ভৰাইছিলে নেকি অঁ বাইদেউ এতিয়া মানে কি লগালগ ঠাণ্ডা হৈ যায় আৰু বাইদেউ আপুনি নহ'লে দোকানফালে ফ্লাক্সটো লৈ আহিবচোন মই এবাৰ চাই দিম হ'ব বাইদেউ আপুনি আহিবচোন ফ্লাক্সটো লৈ আহিব মই চাই মেলি দৰকাৰ হ'লে বদলাই দিম বাৰু